মই হাঁহ কুকুৰা পুহোঁ হাঁহ কুকুৰাৰ পৰা আমি বহুতখিনি লাভ কৰিব পৰা হৈছে হাঁহ কুকুৰা মানে কণী পাৰে কণীও আমি মানুহক দিয়া হয় লোকেল কুকুৰা বুলি হাঁহ কুকুৰা পৰা কণী পোহা হয় আৰু লৈ দিয়াও হয় দোকানত মে আমি বজাৰতো বজা হয় হাঁহো বিক্ৰী কৰা হয় কুকুৰাও হোটেলত দি আমি বহুতখিনি লাভৱান কৰিব পৰা হৈছে আৰু হাঁহৰ কৈ কুকুৰাৰ বেছি লাভ হয় লাভৰ কাৰণে আমি বহুতবিলাক আমি হাঁহ কুকুৰা পৰা উপাৰ্জন কৰি ঘৰখনৰ উপাৰ্জন কৰা হয় পোহপাল দিয়া হৈছে ল'ৰা ছোৱালীও পঢ়া শুনা হয় তাৰোপৰি আমি কুকুৰা আমি হোটেলত দি যদি কুকুৰা কেজি ছিষ্টেমত আমি দিয়া হয় কুকুৰা হাঁহবিলাকো আমি ঘৰতে দোকানত কাটি হেৰি কৰা হৈছে বিক্ৰী কৰা হয় তাৰোপৰি আমি হু হাঁহ কুকুৰাৰ কাৰণে এটা গঁৰাল ঢুকীয়াকৈ বনোৱা হ'ল সেই হাঁহ কুকুৰাবিলাক তাতে পোহা হৈছে হাঁহৰ বাবে এটা সুকীয়াকৈ আৰু কুকুৰাৰ বাবে এটা সুকীয়াকৈ আমি ঘৰ বনাই লোৱা হয় তাতে আমি দানা পানী দি খাবলৈ দিয়া হয় আৰু পানীও এটাতে যোগান ধৰা হয় পাত্ৰ দি কিনে পাত্ৰ মানে বেলেগ বেলেগ বেলেগ পাত্ৰত তিনিটা চাৰিটা পাত্ৰত দিওঁ আমি কুকুৰা হাঁহৰ পৰা আমি পঞ্চাছ হাজাৰ মানৰ অধিক মানে কেতিয়াবা লাভৱান হয় আৰু কেতিয়াবা মানে বেমাৰ আজাৰতো কিছুমান মৰি যায় তেনেকৈ আমাৰ অকণমান লোকচানো হয় কিন্তু প্ৰায় আমি দৰৱ পাতি দি কিনে আমি সুস্থ হ'বলৈ দিয়া হয় ইয়াত আৰু লোকেল হাঁহ কুকুৰাৰ পৰা কণী বিক্ৰী কৰিও আমি লাভৱান কৰিব পৰা হয় হাঁহ কুকুৰা কণীও আমি গাঁৱলীয়া মানুহৰ কাৰণে বিশেষ মানে দৰকাৰী কাৰণে আমি কুকুৰা কণীবিলাক বজাৰত নি বিক্ৰী কৰোঁ তেনেকেও আমাৰ লাভ হয় আৰু কুকুৰাবিলাক হেৰিয়েটো হোটেলত দি কিনেও আমি বহুতখিনি আমি টকা পইচা লাভৱান হ'ব পাৰোঁ তেনেকৈ ঠিক তেনেদৰে আৰু আমি পোহপাল কৰি এতিয়া ঘৰৰ বাসিন্দাখিন গোটেইখিনি আমি চলোৱা হৈছে ঘৰখনৰ তাৰোপৰি এতিয়া আৰু কি কৰি আমি সৰু অৱস্থাত মানে হাঁহৰ পোৱালিক ব্ৰইলাৰ দানা নি কিনে খুওৱা হয় তেতিয়া অতি সোনকালে মানে ডাঙৰ হয় তাৰপিছত আমি তুঁহগুৰি বা ধানৰ দাম ভুচি আৰু হেৰি ধান মিলাই আমি হাঁহ কুকুৰাক দিওঁ হাঁহ কুকুৰাবিলাক অতি সোনকালে ডাঙৰ হয় তেতিয়া কুকুৰাবিলাকক চাউল আৰু ভাত মানে দিওঁ তাৰ লগত ভিটামিন কিবাকিবি এনেকৈ মিলাই মেলি আৰু হাঁহ কুকুৰাখিনিক দিয়া হয় তেনেকৈ অতি সোনকালে ডাঙৰ হয় আৰু প্ৰথম অৱস্থাতে আমি পোহপাল বেছি যত্ন কৰিব লগা হয়

আৰু প্ৰধানকৈ আমি কুকুৰাত হাঁহতকৈও মানে কুকুৰা কণীবিলাকত আমি বেছি লাভৱান দেখিছোঁ কুকুৰা কণীখিনি আমি অতি সোনকালে বিক্ৰী কৰিব পৰা হয় গ্ৰাহক সোনকালে ওলায় গ্ৰাহকে মানে ঘৰৰ পৰাও নিয়ে আৰু বজাৰতো আমি দি সেই ঠিক তেনেধৰণে আমি মানে পোহপাল দি কিনে আৰু ঘৰখনো ল'ৰা ছোৱালীক পঢ়োৱা মেলা হয় নাতি কৰি সকলোকে আমি এই ঘৰখনৰ কামবোৰ ঘৰ দুৱাৰ চলোৱা হয় আৰু বজাৰ হাত কৰা মানে সুবিধা হয় আৰু ঠিক তেনেদৰে বাকী আৰু সেইখিনিও বাকীবিলাক কামো আমি ঠিক তেনেদৰে কৰা হৈছে আৰু হাঁহ কুকুৰা পৰা সেই গঁৰাল চঁৰাল দি আমি পঞ্চাছ ষাঠি হাজাৰ যেনেকৈ ঠিক ধৰক কৰিছোঁ লাভৱান হৈছোঁ আৰু তেনেকৈ ধৰণে আমি কৰি যাম বুলিয়ে এইটোৱে আশা কৰি আৰু আছোঁ আৰু ঘৰতো এনেকৈ ভাল ধৰণে পোহপাল দি কিনে আৰু যদি যত্ন কৰিব পাৰোঁ আমি আৰু ডাঙৰ কৰিব পৰা হয় আশা এটাক ৰখিছোঁ সেই ঠিক তেনেধৰণে আৰু ব্ৰইলাৰ হেৰিয়াতকৈও আমি লোকেল হাঁহ কুকুৰাতে বেছি লাভৱান হৈ আছোঁ আৰু